অঁ এইটো এইটো চিল্ক হাউছ হেৰি কি কয় এইটো আপোনাৰ চিল্ক হাউচৰ নামটো কি আছিলে অঁ অঁ চৰি চৰি অঁ হিয়া চিল্ক হাউচ অঁ এইটো মানে মই এখন মোৰ এখন বিয়া আছে তাৰমানে বিয়াৰ বিয়াৰ কাৰণে কাপোৰ লাগিছিলে পাট মুগাৰ কাপোৰ তাৰমানে মই এতিয়া কেনেকুৱা কেনেকুৱা ৰেঞ্জত আছে কি কি কাপোৰ আছে আপোনাৰ তাত জোৰোণ জোৰোণতো লাগিব বিয়াতো লাগিব ত' কেইবাযোৰো লাগিব অঁ অঁ মই আছাম আছাম ফৰেষ্ট স্কুল জালুকবাৰী

হয় হয় হয়

হয় হয় হয় ন মেখেলা চাদৰো লাগিব আৰু আপোনাৰ তাত আৰু মানে ঘৰত পিন্ধা এনেকুৱা কটনৰ মেখেলা চাদৰ তেনেকুৱা আচ্ছা আচ্ছা আচ্ছা জোৰোণত লাগিব এঘাৰযোৰ এঘাৰ অঁ

লাগিব লাগিব দুযোৰ লাগিব পাটৰ ছেট আৰু মেইন ছেটটো লাগিব

এতিয়া কেনেকুৱা সময় এতিয়া যি চলি আছে সেই তেনেকুৱাই সিহঁতে ছোৱালী ছোৱালীয়ে ভাল পাব চলি থকটোকে দি দিলে ভাল হয় বেছি

আচ্ছা আচ্ছা

আচ্ছা কেঁচা পাটৰ আৰু তোমাৰ কি ক'লা এইটো কেঁচা পাট আৰু পাট আৰু আচ্ছা আচ্ছা কিমান পৰিব সেইটো বাৰু আচ্ছা

আচ্ছা

আচ্ছা আচ্ছা আচ্ছা এনেই বনাই থোৱা আছে নেকি বটল গ্ৰীণৰ গ্ৰীণ কালাৰৰ হ'ব নেকি বটল গ্ৰীণ

আচ্ছা আচ্ছা আচ্ছা আৰু আচ্ছা মেইন আৰু মেইন যোৰাটোৰ নাম দাম কিমান পৰিব মেইনযোৰ পাটৰ গোটেই ছেটটো

টুৱেণ্টি থাউজেণ্ড আচ্ছা ত' ঠিকে আছে মই আপোনাক হেৰি হোম ডেলিভাৰী হ'বনি বাৰু হোম ডেলিভাৰী হ'বনে

আচ্ছা আচ্ছা আচ্ছা আচ্ছা ঠিক আছে মই তেনেহ'লে আপোনাৰ ষ্ট'ৰত যাম আপুনি এঘাৰখন জোৰোণৰ কাৰণে লাগিব আৰু বিয়া বিয়াৰ কাৰণে মানে পোন্ধৰখনমান লাগে আৰু মা তাতেই পাটৰ দছখন আৰু আপ তোমাৰ হেৰি কি কয় এইটো নুনি পাট যে কয় নুনি পাটৰ দুযোৰ আৰু আৰু এইটো কেঁচা পাটৰ এযোৰ আৰু এইফালে তোমাৰ কটনৰ ঘৰত পিন্ধা মেখেলা চাদৰ এই মানে এই কি কয় এইটো পাট মুগা থকা তেনেকুৱা কটনৰ তেনেকুৱা সেইখিনি লাগিছিলে আচ্ছা

আচ্ছা

আচ্ছা আচ্ছা এনেই আপোনাৰ তাত কালেকশ্য়ন কেনেকুৱা কেনেকুৱা আছে এনেই কিবা পাম নেকি চাব পৰা আচ্ছা আচ্ছা আচ্ছা আচ্ছা আচ্ছা

আচ্ছা

ঠিক আছে ঠিক আছে হয় হয় আচ্ছা হয় নেকি অঁ অঁ আচ্ছা কে কিমান দিন লাগে সেইবিলাক বনাব দিলে কিমান দিনত বনাই দিয়ে আপোনালোকে অঁ আচছা

আচ্ছা হয় আচ্ছা আচ্ছা আচ্ছা ঠিক আছে হ তেনেহ'লে মই হেৰি তেনেহ'লে এইটো মই বুক কৰিলোঁ আপোনাক মই আহিম আপোনাৰ তাত

কওকচোন

অঁ শুৱালকুছি বৰপথ হাউচ নাম্বাৰ কিমান ক'লে ফৰ্টি টু আচ্ছা আচ্ছা আচ্ছা আচ্ছা আচ্ছা ঠিক আছে হয় হয় হয় ত' আপোনাৰ এনেই কোনো মানে প্ৰত্যেকদিনাই খোলা থাকে নহ্ আপোনাৰ ছানডে টু মান মানডে

আচ্ছা

আচ্ছা আচ্ছা যিকোনো যিকোনো দিনা গ'লে আপোনাক মই লগ পাম নহয় জানো

হয় হয় হয় হয় হয় ঠিক আছে মই অহাৰ আগতে এবাৰ ফোন কৰিম অঁ এপ্ৰিলত আছে হয় হয় ঠিক আছে ঠিক আছে ঠিক আছে দিয়া থেংক ইউ থেংক ইউ